অঁ ক

পিকনিক অঁ পিকনিক এটা যাবই লাগিছিলে তোৰ কেতিয়া মানে যাম বুলি ভাবিছে চাবিছ তাৰিখ মানে ওলাই দিওঁ জানুৱাৰী লাষ্ট খাই দিওঁ ঘাটত যাবি পৰা যায় কেইটামান মানুহ হ'ব সাত আঠটা ন ঠিক আছে এৰেঞ্জ কৰ কি কি খানাটো কি কৰিম

লোকেল মুৰ্গী আৰু গাহৰি ন আৰু এইফালে তোৰ ভাতটো থাকিব প্লাছ এইফালে দালিটো থাকিব আৰু চালাদ এখন চালাদ এখন বনাই ল'ম ন অঁ কি পইচা পাতি পইচা পাতি কিমানমা কিমানমানকৈ হেৰি কৰিলে ভাল হ'ব বাৰু চাৰিশ ন চাৰিশ অঁ চাউণ্ড চাউণ্ডটো লাগিব নহয় হয় চাৰিশ অঁ ঠিকে আছে চাৰিশমানকৈ হেৰি কৰ মানুহ তোৰ সাতটা আঠটামান হ'ব ন নিতু অঁ পৰা যায় তাকো লৈ ল'ব লাগে তাৰ গাড়ীখনো তাৰ গাড়ীখনকে লৈ ল'ব লাগে ন হ'ব বাৰু মই কথা পাতিম বাৰু তাৰ লগত তাৰ গাড়ীখনৰো কথাটো কম আৰু তোৰ চাউণ্ডটোৰ কথাটোও একেলগতে কথাটো পাতি পেলাই ন বাকী বাকী বাকী বাকী কোন কোন যায় তই সেই লিষ্টখন তই কনফাৰ্ম কৰি ল'বি আৰু পইচাটোৰ কথা কৈ দিবি যে ইমানকৈ হ'লে এনে যাব পাৰিব বা ইমানকৈ হ'লে নহ'বগৈ এনেকৈ কৈ দিবি চাবিছ তাৰিখ ফিক্স কৰি দে অঁ এন চাবিছ জানুৱাৰী এনেও ভালেই লাগিব গৈ বন্ধ আছে ওহ হ'ব